ইটো প্ৰশ্ন বৰ সাংঘাতিক মানে মই মানে ক'বা খোজো পৃথিৱীৰ আটাইতকে বিচিত্ৰ প্ৰাণীয়েই হৈছে মানুহ গতিকে মানুহৰ লগত আপুনি কেনেদৰে কাম ক'ৰব লাগে কেনেকে মিলা মিছা কৰাটো কঠিন আছিল হয় কঠিন আছিল বহুত মানুহ লগ পাইছোঁ জীৱনত মানে এনে কিছুমান মানে কঠিন বাস্তৱৰো মুখামুখি হৈছোঁ কৰ্মক্ষেত্ৰতো মানে চাকৰি জীৱনতো বা অন্য়ান্য় সময়তো বহুত মানুহ লগ পালোঁ বহুত ভালো পাইছোঁ বহুত মানে ধৰক শুভাকাংক্ষীও পাইছোঁ ভাল মানুহো পাইছোঁ সৰল মানুহো পাইছোঁ আৰু বহুত কঠোৰ মানুহো পাইছোঁ কিন্তু মই সকলোৰে লগত মিলা মিছাই কৰি আছোঁ কৰিছিলোঁ আৰু যিসকলক জানোঁ যে তেওঁলোক মানে বাহিৰে ভিতৰে কঠোৰ বা তেওঁলোকৰ তেওঁলোকে নিজৰ এটা লুপত থাকে তেওঁলোকে সাংঘাতিক ধৰণৰ ৰিজাৰ্ভ কিন্তু সেই মানুহখিনিৰ লগতো কেনেধৰণে চলবা লাগে সেই অৱশ্য়ে সেই গুণটো মই পাইছিলোঁ আৰু সেইকাৰণে মই মানে ক'বা খোজো যে মোৰ কোনো শত্ৰু নাই মানে আৰু মই যদিও তেওঁলোকে মোৰ কিবা শত্ৰুতাচৰণ কৰছিলো কিন্তু মই তেওঁলোকক শত্ৰু জ্ঞান নকৰি মই তেওঁলোকক মৰমেদিয়ে ৰাখছিলোঁ আৰু সেইকাৰণে তেওঁলোকে মানে যি যাৰ যাৰ লগত আৰু মানে মানে মোৰ মানে মিলা মিছা আছিল তেওঁলোকে মানে পিছত মানি লৈছিল আৰু তেওঁলোককো মানে পৰিস্থিতি সাপেক্ষে বদলাবৰ চেষ্টা কৰছিলোঁ এইটো কিন্তু মোৰ মানে এটা জীৱনৰ বহুত ডাঙৰ মানে কথা আৰু জীৱনত বহুত বিচিত্ৰ মানুহ পাইছোঁ মানে